হেল্ল' গৰমৰ বন্ধত তীৰ্থস্থান কৰিবলৈ যাব ইচ্ছুক হৈ আছোঁ আপুনি যাবলৈ কে কেনেকুৱাকৈ যাব খুজিব তাৰমানে

হয় হয় হয় হয় হয় গৰমৰ বন্ধৰ মাজভাগতে যোৱাটো বিচাৰিছোঁ তেতিয়াহ'লে গ'লে ভালকৈ তীৰ্থ ভ্ৰমণ কৰিবলৈ পাৰিম তাত যি আছে হয়

হয় হয় হয় হয় হয়

হয় হয় ঠিক আছে হ'ব কণ্টেক কৰি কিনে যাবলৈ নিশ্চয় আগ্ৰহী হ'ম ঠিক আছে হ'ব নহ'লে হয় হয় হয় হয় ঠিক আছে হ'ব দিয়ক

হয় হয় হয় হয় হয় দিয়ক ঠিক আছে হ'ব দিয়ক হয় হয় হ'ব দিয়ক হয় ৰাখিছোঁ